ভাল গুণৰ সঁচ জীৱ জন্তুৰ সঁচ চিনাক্ত কৰিবৰ কাৰণে কিছুমান পদ্ধতি আছে বা কৌশল আছে আৰু সেইবিলাক হৈছে আপোনাৰ এটা গাহৰি এটাই ধৰক আমি ভাল সঁচ বা ভাল জাতৰ সঁচ যদি আমি ল'ব বিচাৰোঁ তেতিয়াহ'লে আমি প্ৰথমতে পোৱালিটোৰ বা মাকজনীৰ মানে তাৰ সঁচটো চাব লাগিব কোনটো জাতৰ গাহৰি আমি আনিলে বেছি প্ৰডাকশ্যন সোনকালে ডাঙৰ হ'ব আৰু আপুনি যিটো আমি যিটো দানা খুৱাওঁ সেই দানা খোৱা অনুপাতে গাহৰিটো যাতে সঠিকভাৱে ডাঙৰ দীঘল হয় তেতিয়া আমি সেইটো চাব লাগিব তাৰ মাকজনী কোনটো সঁচৰ হয় যাতে কোনো বুঢ়ী গাহৰি পোৱালি বা তেনেধৰণৰ পোৱালি আনিব নালাগে যিটো নেকি পোৱালি এবাৰ দুবাৰ দিয়া বা মাকজনী সুস্থ গাহৰি পোৱালিহে ল'ব লাগে তেতিয়া আমাৰ কি হয় এই সোনকালে পোৱালিবিলাক ডাঙৰ হ'ব আৰু সোনকালে আপোনাৰ দানা যিটো খৰচ ধৰি লওক দানা খোৱাব তেওঁলোক সেই দানা খৰচটোৰ অনুপাতে আপোনাৰ গাহৰিটো তেনেকে ৱেটত বেছ বৃদ্ধি পাব সিহঁতৰ গাহৰি বিকাশ ভালদৰে হ'ব ভাল সঁচ আনিলে মানে আৰু যদি সঁচটো ভাল নহয় তেতিয়াহ'লে আপুনি প্ৰডাকশ্যনটো আমি যি ধৰণে আশা কৰিম সেই ধৰণে আমি নাপাম ঠিক তেনেদৰে ছাগলীৰ ক্ষেত্ৰতো আপোনাৰ ছাগলী সঁচবিলাক আমি যদি ভাল সঁচৰ ছাগলী যদি আনো বছৰেকত ধৰি লওক তিনটা চাৰিটা পোৱালি দিয়া আৰু তেওঁলোকক যাতে বেমাৰ আজাৰ নথকা পোৱালি যিটো সুস্থ যিটো ছাগলী পোৱালি সেইটো জাতৰ আমি আনিব লাগে যাতে সোনকালে মানে কম সময়ৰ ভিতৰত ডাঙৰ হৈ কম সময়তে ডাঙৰ হয় আৰু অধিক উৎপাদন কৰিব পৰা যায় তেনে তেনেধৰণৰ সঁচহে আনিব লাগে মানে উন্নত মানৰ যিটো আজিকালি উন্নত মানৰ ছাগলী বিভিন্ন ধৰণৰ ফাৰ্মবিলাকত তেওঁলোকে ৰাখিছে আৰু সেই ফাৰ্মবিলাকত যোগাযোগ কৰিব লাগে বিভিন্ন অভিজ্ঞতা অভিজ্ঞ মানুহৰ লগত ফাৰ্মৰ গৰাকীৰ লগত কথা পাতি আৰু এই ক্ষেত্ৰত ভেটেনেৰি ডিপাৰ্টমেণ্টৰ ডক্টৰৰ লগতো কথা পাতি তেওঁলোকৰ সঁচৰ বিষয়ে আমি জানিবলৈ পোৱা যায় কেনেধৰণৰ সঁচ আনিলে ভালদৰে আমি উৎপাদন পাব পাৰোঁ তেনেধৰণৰ ছাগলীহে আমি আনিব লাগে বা এনেকে আজিকালি ক্ৰছ ছাগলীও পোৱা যায় তেনেকুৱা ক্ৰছ ছাগলীও আমি আনি পুহিব পাৰোঁ যাতে সোনকালে ডাঙৰ হয় আৰু যাতে বেমাৰ আজাৰ কমকৈ হয় তেনেধৰণৰ ছাগলী আমি সঁচ চইচ কৰোঁতে আমি ভাল জাতৰ সঁচ আমি চইচ কৰিব লাগে আৰু তেতিয়া আমি যিটো উদ্দেশ্যলৈ আমি ছাগলীটো বা ফাৰ্মখন আমি পোহা ছাগলী ফাৰ্মখন খোলা হয় তো তাত অধিক লাভ কৰিব পাৰি কম খৰচত অধিক লাভ কৰিব পাৰি গতিকে সঁচ ক্ষেত্ৰত একদম সম্পূৰ্ণ সজাগ হ'ব লাগে যে যিটো সঁচ আমি নিৰ্বাচন কৰোঁ বা সঁচ আনো আমি ফাৰ্ম এখনলৈ পুহিবৰ কাৰণে গতিকে এটা ভাল জাতৰ সঁচ হোৱাটো অতি আৱশ্যক গতিকে য'ৰ ত'ৰ পৰা আমি ছাগলী আনিব নালাগে যাতে এনেই খানাটো খাই দিয়ে সোনকালে ডাঙৰ নহয় তেনেধৰণৰ ছাগলী আনিব নালাগে তাৰ যিটো ভাল উন্নত মানৰ বৈজ্ঞানিক পদ্ধতিৰে আজিকালি ফাৰ্মবিলাকত ভাল ভাল সঁচৰ মানে ব্যৱস্থা আছে সঁচ পোৱা যায় আৰু সেই সঁচবিলাকে আমি কালেক্ট কৰিব লাগে ঠিক তেনেদৰে আপোনাৰ কুকুৰাৰ ক্ষেত্ৰতে হওক কুকুৰা আপোনাৰ ভাল সঁচ চিনি পাবলে হ'লে মানে আপোনাৰ ভাল সঁচ আমি য'ত ফাৰ্মৰ পল্ট্ৰি ফাৰ্ম আছে ফাৰ্মৰ গৰাকীৰ লগত কথা পাতিব লাগে আৰু কথা পাতি তেওঁলোক আমাৰ এতিয়া কুকুৰা প্ৰজাতি বহুত বহু বহুত ধৰণৰ প্ৰজাতি আছে ধৰি লওক আপোনাৰ সোণালী কুকুৰা আছে লেয়াৰ কুকুৰা আছে তো ব্ৰইলাৰ আছে তো আমি সেই যদি মাংসৰ কাৰণে আনো তেতিয়াহ'লে আমি সোণালী কুকুৰা বা আপোনাৰ ব্ৰইলাৰ কুকুৰা এনেধৰণৰ কুকুৰাবিলাক আমি এই সঁচটো নিৰ্বাচন কৰিব লাগে আৰু ফাৰ্মত ভৰাব লাগে পুলি পোৱালি মানে ভাল পোৱালি আমি সঁচ এই ভাল জাতৰ পোৱালি আনি অনাৰ ব্যৱস্থা কৰিব লাগে তাৰপিছতে আপোনাৰ কণীৰ কাৰণে যদি আমি কুকুৰা আনিব বিচাৰোঁ তেতিয়াহ'লে লেয়াৰ কুকুৰা লেয়াৰ আপোনাৰ কুকুৰা আনিলে মানে আপোনাৰ তেওঁলোকৰ এজনী কুকুৰাই বহুত কণী পাৰে গতিকে প্ৰডাকশ্যনটো ভাল হয় কণীৰ প্ৰডাকশ্যনটো আৰু সেইখিনি ডাঙৰ হোৱাৰ পিছত তেওঁলোকে মাংস হিচাপে বিক্ৰী কৰিব পৰা যায় গতিকে এই লেয়াৰ কুকুৰাটো মানে আনোতে তাক ভাল মানে বেমাৰ আজাৰ নোহোৱা অলপ উন্নত মানৰ লেয়াৰ কুকুৰ আমি আনিব লাগে যাতে কণীৰ প্ৰডাকশ্যনটো ভাল হয় আৰু অধিক আমি উৎপাদন কৰিব পাৰোঁ আৰু অধিক লাভ কৰিব পাৰোঁ সেইটো ক্ষেত্ৰ তেতিয়াহে আমি ভাল প্ৰডাকশ্যন পাব পাৰিম যদিহে পোৱালিখিনি আমাৰ ভাল হয় ভাল সঁচৰ হয় গতিকে এইটো ক্ষেত্ৰত কুকুৰাৰ ক্ষেত্ৰত বা ঠিক তেনেদৰে ব্ৰইলাৰ ক্ষেত্ৰতো সেই একেই ভাল কোম্পানীৰ ব্ৰইলাৰ আনিব লাগে যিটো নেকি কম সময়ৰ ভিতৰত অধিক উৎপাদন কৰিব পৰা যায় তেনেধৰণে ব্ৰইলাৰ ব্ৰইলাৰ ক্ষেত্ৰতো তেনেকে পোৱালি আমি নিৰ্বাচন কৰোঁতে আমি ভাল কোম্পানীৰ পোৱালি আনিব লাগে যাতে আমি আমাৰ ফাৰ্মখনত সোনকালে ডাঙৰ হয় আৰু আমি কম সময়ৰ ভিতৰত ভালদৰে বিক্ৰী কৰিব পৰা যায় ঠিক তেনেদৰে আপোনাৰ কুকুৰাৰ ক্ষেত্ৰতো মই আপোনাৰ ক'লো এতিয়া সেইখিনি আৰু ইয়াক মানে পৰামৰ্শ মানে ধৰি লওক বিভিন্ন ধৰণৰ আজিকালি ফাৰ্মৰ গৰাকী আছে বা ট্ৰেইনিঙৰ ব্যৱস্থা আছে তেনেধৰণৰ বা ভেটেনেৰি ডক্তৰ লগত কনছাল্ট কৰিব লাগে যাতে আমি এটা ভাল উৎপাদন কৰা ভাল ভাল সঁচৰ মানে কুকুৰাই হওক ছাগলীয়ে হওক এই গৰুৱে হওক গাহৰিয়ে হওক তো কেনেধৰণৰ মানে সঁচ আনিব লাগে তাৰ ওপৰত তেওঁলোকৰ পৰা পৰামৰ্শ ল'ব পাৰি যিবিলাকৰ ধৰি লওক বিভিন্ন বহুত বছৰ ধৰি এইবিলাক ফাৰ্মৰ লগত জড়িত মানুহ তেওঁলোকৰ লগত কথা বিশেষ লগত কথা পাতিব লাগে যাতে কেনেধৰণৰ সঁচ আমি আনিলে মানে আমাৰ ফাৰ্মখনত আমি বেছি প্ৰডাকশ্যন কৰিব পাৰোঁ বেছি লাভ হয় আৰু যাতে লছ নহয় তেনেধৰণৰ আমি পোৱালি আনিব লাগে সঁচ নিবা ভাল জাতৰ উন্নত মানৰ জাতৰ সঁচ আনিব লাগে তেতিয়া আমাৰ সুন্দৰকে ফাৰ্মখন আমি চলাব পাৰিম অন্যথা আমাৰ ফাৰ্মখনত লছ হ'ব পাৰে গতিকে এই পোৱালী নিৰ্বাচন ক্ষেত্ৰত জীৱ জন্তুৰ ক্ষেত্ৰত মানে উন্নত মানৰ জাত নিৰ্বাচন কৰাটো অত্যন্ত জৰুৰী গতিকে এই ক্ষেত্ৰত আমি ভেটেৰনেৰী ডক্তৰ বা অভিজ্ঞ ব্যক্তিসকলৰ লগত লোকৰ সকলো লগৰ ব্যক্তিসকলৰ লগৰ মানে পৰা আমি ব্যক্তিসকলৰ লগৰ পৰা আমি পৰামৰ্শ ল'ব লাগে আৰু পোৱালি সঁচটো যাতে ভাল হয় এই ক্ষেত্ৰত আমি সজাগ হ'ব লাগে পোৱালি ফাৰ্মখনত অনাৰ ক্ষেত্ৰত গতিকে এইখিনি কৰিলে আমি ভৱিষ্যতে ফাৰ্মখন আমি অধিক উৎপাদন কৰিব পাৰিম আৰু আমাৰ লছৰ পৰা আমি হাত সাৰিব পাৰিম গতিকে মই ঠিক তেনেদৰে মোৰ ফাৰ্মখনত মোৰ যিখন আপোনাৰ কুকুৰা ফাৰ্ম আছে সেই কুকুৰা ফাৰ্মখনত মই উন্নতমানৰ এই কুকুৰা পোৱালি সঁচ আনো আৰু আনি পিনে মই খুব কম সময়ৰ ভিতৰত বিক্ৰী কৰি তেওঁলোকক দানা খুৱাই বিক্ৰী কৰি ভাল এটা ইনকম কৰোঁ গতিকে মই এই ক্ষেত্ৰত অধিক উৎপাদন পাবলৈ সক্ষম হৈছোঁ আৰু মই তাকে কওঁ যে ভাল সঁচ আৰু ভাল জাতৰ মানে পোৱালি অনাটো অত্যন্ত জৰুৰী গতিকে এই ক্ষেত্ৰত ভাল ভাল মানুহৰ পৰামৰ্শ লোৱাটো খুব জৰুৰী গতিকে ঠিক তেনেকে গৰুৰ ক্ষেত্ৰতো গৰু যদি গৰু আমি আনিবলৈ হ'লে মানে এতিয়া ভাল উন্নত মানৰ গৰু আনিব লাগে জাৰ্চি গাই আনিব লাগে যাতে অধিক গাখীৰ উৎপাদন কৰে উৎপাদন হয় এইবিলাক গৰু আমি আনিব লাগে কম সময়ৰ ভিতৰত অধিক গাখীৰ আমি লাভ কৰিব পাৰোঁ তেনেহ'লে উন্নত মানৰ গৰু গাই আনিব লাগে আৰু তেতিয়া আমি অধিক লাভ কৰিব পাৰিম গতিকে এইখিনি এটা সঁচ নিৰ্বাচন কৰাটো অত্যন্ত জৰুৰী আৰু ভাল সঁচ নিৰ্বাচন কৰিব লাগে তেতিয়া আমাৰ ফাৰ্মখনৰ উৎপাদনটো ভাল হয় আৰু আমি নিজকে স্বাৱলম্বী হ'ব পাৰিম গতিকে আৰু আপোনাৰ ঠিক তেনেদৰে হাঁহৰ ক্ষেত্ৰত হাঁহ যদি আমি পালন কৰোঁ এতিয়া হাঁহটো বহুত প্ৰজাতিৰ আছে সেই হাঁহো আমি বিভিন্ন প্ৰজাতিৰ হাঁহ আছে যেনে ধৰক আপোনাৰ কেম্বেল হাঁহ আমাৰ লোকেল যিটো হাঁহ পাতি হাঁহ এইবিলাক লোকেল হাঁহতকৈ আপোনাৰ কেম্বেল হাঁহটো মাংসৰ ক্ষেত্ৰত মানে বেছি পোৱা যায় মাংস উপাদানটো বেছি হয় আৰু লোকেল ক্ষেত্ৰত মানে কি আপোনাৰ মাংস উৎপাদনটো কম হয় গতিকে কেম্বেল হাঁহটো মাংস উৎপাদন হয় আৰু কণীও বহুত বেছিকে তেওঁলোকে সেই হাঁহবিলাকৰ কণীও বেছিকে উৎপাদন হয় গতিকে সেই কণী আৰু মাংস বিক্ৰী কৰি এটা সুন্দৰ মানে ইনকম কৰিব পৰা যায় গতিকে হাঁহ ক্ষেত্ৰত আৰু উন্নত জাতৰ হাঁহ ফাৰ্মখনত অনাটো অতি আৱশ্যকীয় গতিকে হাঁহ পুহিও আপোনাৰ ভাল হাঁহ জাতৰ হাঁহ যদি পোহা হয় তেতিয়া ভাল এটা লাভ কৰিব পৰা যায় এইকাৰণে সুন্দৰ আৰু এটা ভাল মানে হাঁহ আনিব জাতৰ হাঁহ আনিবলে হ'লে মানে আপোনাৰ পল্ট্ৰিৰ লগত ভাল যোগাযোগ কৰিব লাগে গতিকে ভাল এটা সঁচ পোৱা যাব